যোগাসনৰ বাবে বিশেষ সঁজুলিৰ প্ৰয়োজনো কোনো দৰকাৰ নাই ক'ব যোগাসনৰ সঁজুলি ঘৰত বিচনা ওপৰত বা পাতি এখন পাৰিও কৰিব পাৰি যোগাসনৰ কৰিবলৈ হ'লে বা কৰাসকলৰ কাৰণে স্বাস্থ্য ভাল থাকে মন ভাল থাকে আৰু বিষ চিষ থাকিলে সেইবিলাক আঁতৰি যায় আজিকালি বহুত লোকে যোগাসন কৰে যিসকলে যোগাসনৰ প্ৰতি ধ্যান নাই বা লক্ষ্য নাই তেওঁলোকৰ বিষ কূপ বহুত বেছি থাকে গা মূৰ বিষাই থাকে সেইকাৰণে যোগাসন কৰাটো প্ৰত্যেকৰে কৰ্তব্য কৰ্তব্য বুলি ধৰিব লাগে যোগাসনে মানুহৰ মন সতেজ কৰে স্বাস্থ্য পাতি ভাল কৰে আৰু বয়সৰো সেইটো নিৰ্ণয় মানে ধৰা নপৰে সেই গতিকে যোগাসনটো বহুত প্ৰয়োজন বহুত লোকে যোগাসন কৰে যোগাসনৰ বাবেই মানুহৰ খোৱা বোৱাবিলাকতো মানে হজম শক্তি হয় যোগাসন যদি নাথাকে তেতিয়াহ'লে মানুহৰ স্বাস্থ্য পাতি আটাইতকে বেয়া লৈ যায় মনো ভাল নাথাকে যোগাসনত যেতিয়া মানুহে বহে এক ধ্যানত বহি বহি যোগাসন কৰিব লাগে আৰু যোগাসন কৰোঁতে কোনো সঁজুলিৰ প্ৰয়োজন নাই যদিও আমি সাধাৰণতে গাঁৱৰ মানুহবিলাকে আমি বিচনাতে কিছু নিয়ম নীতি আমি যোগাসনৰ কৰোঁ আৰু কৰিবলৈয়ো এযোৰ কোমল বহল কাপোৰৰে আটাইত প্ৰয়োজনীয় বুলি ভাবোঁ বহুতেই ব্যৱহাৰো কৰে আমি সাধাৰণতে বিচনাৰ ওপৰতে কৰোঁ আজি সাজ পিন্ধি থাকোঁ সেই সাজৰ ওপৰতে কৰোঁ সেইকাৰণে যোগাসনৰ বিষয়ে মানে বহুত সঁজুলি পাতিও প্ৰয়োজন নাই আমি যোগাসন যেতিয়া কৰিবলৈ হয় তেতিয়া মানুহে নিজৰ মনটো স্থিৰ কৰি উদ্দেশ্যটো ৰাখি যোগাসনত বহিব লাগে যোগাসনত বহোঁতে মানে মানুহৰ মনটো সদায় প্ৰফুল্ল হয় আৰু যোগাসন যিসকলে নকৰে তেওঁলোককো আমি দুটা কথা ক'ব পাৰোঁ যদি বিষ কোফ হৈ থাকে যে ৰাতিপুৱা উঠি চিধা যোগাসনত বহিব লাগে ধ্যান দিব লাগে যোগাসনৰ মূল উদ্দেশ্য স্বাস্থ্যটো স্বাস্থ্যটো ৰাখিবলৈ উন্নত কৰিবলে হ'লে যোগাসনৰ ধ্যান ৰাখিবা কৰিবা তেনেকে ধৰণৰ আমি ল'ৰাবিলাকক বা আমাৰ লগৰবিলাকক বা আমাৰ বিশেষ কওঁ এইটো নিয়মত কৰিবা এইটো নিয়মত বহিবা আৰু সৰু সৰু পোনাবিলাককো আমি এতিয়া ঘৰত শিকাওঁ যে এনেকে কৰিবাচোন তেনেকে কৰিবাচোন সৰু পাই শিকাইছোঁ মানে আৰু যে এইবিলাক ভৱিষ্যতলৈও প্ৰয়োজন লাইফ টোৰ কাৰণে প্ৰয়োজন সেইকাৰণে তেওঁলোককো আমি দুই এটা কথা শিকাওঁ আৰু আজিকালি প্ৰায় এইবিলাক মোবাইলে চোবাইলে দিয়ে থাকে আসনবিলাক সেই আসন চায়ো বহুতে মানে কৰে বা কৰিছে আমিহে এই মোবাইলৰ চাই কেনে কিছুমান যোগাসন কৰোঁ কৰি স্বাস্থ্যটো ভাল লাগে খোজ কাঢ়িবলে ভাল হয় আৰু নিজৰ মনটো সদায় ভালে ৰাখিব পাৰোঁ গতিকে যোগাসনটো মানুহৰ জীয়াই থকা জীৱনটোৰ কাৰণে বহুত প্ৰয়োজন এই যোগাসনৰ বাবেই মানুহৰ ৰ ভিতৰত বহুতখিনি মানে উন্নত হয় আৰু যোগাসন নকৰিলে মানে মান নকৰিলে মানে দেহাটো বা স্বাস্থ্যটো ভাল নাথাকে গতিকে যোগাসন নকৰা মানুহ নায়েই নেকি বহুতকে আজিকালি বহুতে যোগাসন ঘৰতো কৰে আৰু বাহিৰতো কিছুমানে চেণ্টাৰবিলাকত কৰেগৈ যোগাসনৰ ওপৰত ধ্যান দিবলগীয়া হৈছে কাৰণ বিষটো বেছি হৈছে মানুহৰ প্ৰত্যেকৰে বোলে কঁকাল বিষ গা বিষ ডিঙি বিষ সেইবিলাক বিষবোৰ আঁতৰিলে যোগাসন যদি ৰেগুলাৰলি কৰি থাকে বিষবোৰ আঁতৰিবই এই বিষৰ কাৰণেই মানুহৰ কেতিয়াবা হায়ৈ বিয়ৈ কৰি থাকে আৰু যিসকলে যোগাসনৰ ওপৰত মানে প্ৰেক্টিছ কৰি আছে তেওঁলোকৰ হয়তো এই বিষ কোফবোৰ নাই এতিয়া ময়ো ক'বলৈ গ'লে ৰাতিপুৱা প্ৰায় শুই উঠিয়ে মই যিখিনি যোগাসন কৰোঁ বহুত বিষ মোৰ কিন্তু কৰাৰ পাছত বিচনাৰ পৰা নমাৰ পাছত মই যথেষ্টখিনি আৰাম পাওঁ বিষটো আঁতৰে বিক বিষটো আঁতৰি যোৱাৰ কাৰণে যোগাসন বৰ প্ৰয়োজন বুলি ভাবোঁ প্ৰয়োজন মতে আৰু যিমানখিনি পাৰোঁ কৰি আছোঁ কওঁ ল'ৰা ছোৱালীবিলাককো কওঁ ক'বাত যদি বিষাইছে বিষাইছে এখন আসন কৰিব লাগে যোগাসন কৰিলে মানে স্বাস্থ্যটো ভাল থাকিব যোগাসনৰ দ্বাৰাই মানুহৰ শৰীৰটো জীয়াই ৰাখে সেইভাবে তেনেকেই আৰু উৎসাহ দিছোঁ কিমানখিনি সফল হৈছে তেওঁলোকে নিজে নিজে গম পাব মোৰ ক্ষেত্ৰত মই গম পাওঁ যে যোগাসন কৰাৰ কাৰণে মোৰ স্বাস্থ্যটো বিষ কোফৰ পৰা যথেষ্ট মানে যথেষ্ট সাফল্য হৈছে সেইবাবে যোগ যোগামুখটো যোগা যোগাটো বহুত প্ৰয়োজন